আমাৰ ইলেক্যন কমিশনৰ ভোটত আগতে বেলত পেপাৰৰ ব্যৱহাৰ কৰা হৈছে তাত বেলত পেপাৰৰ ব্যৱহাৰ কৰা ফলত যথেষ্ট সময় আমাৰ সময় লাগিছিল কাউণ্টিঙত যথেষ্ট সময় লাগিছিল সেইবাবে আমাৰ ইলেক্যন কমিশনাৰে ই ভি এমৰ ব্যৱহাৰ কৰিলে মোৰ মই ভাবোঁ ই ভি এমত আমাৰ যথেষ্ট সুবিধা আছে আমাৰ সময় কম লাগে গণনা কৰা সময় কম লাগে ভোটদান প্ৰক্ৰিয়াত যথেষ্ট ভৌতিকতা অৱলম্বন হয় ইয়াৰ ফলত ভোটাৰৰ ভোটাৰখিনিৰ ভোট নষ্ট নহয় বেলত পেপাৰত আমাৰ ভোট নষ্ট হোৱা চান্ঞ্চ থাকে কাগজৰ অলপ ইফালে সিফালে জোগাত চিলটো পৰিলে নষ্ট হৈ যায় কিন্তু ই এমত কোনো কথা নাই বুটান টিপিলে আমাৰ ভোটটো সঠিক জেগাত গৈ পৰে গণনা ক্ষেত্ৰতো ই ভি এম মেচিন খোলাৰ লগে লগে কাউণ্টিংটো অট'মেটিকলি হৈ যায় ই ভি এমত হেতালি খেলিব নোৱাৰে বুলি মই ভাবোঁ যিবোৰ অপপ্ৰচাৰ চলি আছে তেওঁলোকৰ হেৰি তথ্য প্ৰদান কৰি আহিছে ই ভ এম মোৰ মতে গণতন্ত্ৰত এটা উল্লেখযোগ্য ভোট প্ৰক্ৰিয়া ই ভি এম মেচিনত ব্যৱহাৰ হোৱাৰ ফলত ইয়াত কোনো কোনো দলে কোনো খেলিমেলি কৰিব নোৱাৰে বেলড বেলড বক্স হোৱা সময়ে সময়ে বেলড পেপাৰ চুৰ হোৱাৰ সম্ভাৱনা আছিল কিন্তু ই ভি এম এম হোৱাত এই এই বস্তুটো নাই ই ভি এমত যি হয় সঠিক তথ্যই পায় সেইকাৰণে ভাৰতীয় যিটো নিৰ্বাচন আয়োগ আছে তেওঁলোকে বেলত বেলত পেপাৰৰ সলনি ই ভি এম মেচিনৰ ব্যৱহাৰে আমাৰ ভোট গণনাৰ প্ৰক্ৰিয়াত যথেষ্ট সহায় কৰিছে মই ভাবোঁ ই ভি এম মেচিনত গণনা কৰাটো যথেষ্ট সুবিধা হয় মই ভাৰতীয় এজন নাগৰিক হিচাপে মই ই ভি এম মেচিনৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ মোৰ মতে ই ভি এম মেচিনৰ দ্বাৰা নিৰ্বাচন কৰিলে নিৰ্বাচন প্ৰক্ৰিয়া যথেষ্ট শুদ্ধ আৰু সত্য শুদ্ধ আৰু সত্যৰে সম্পন্ন হয় ই ভি এমত কোনো কোনো মানুহে হেক কৰিব নোৱাৰে এইবোৰ অপপ্ৰচাৰ ই ভি এমৰ হোৱাটো আমাৰ কাৰণে যথেষ্ট ভাল ই ভি এম মেচিনত এজন যিকোনো মানুহ অলিখিত মানুহেও তেওঁ ভোটটো দিয়াত সুবিধা হয় তেওঁ বুটাম টিপি দিলেই তেওঁৰ ভোটটো নিৰ্দিষ্ট জেগাত গৈ পৰে ইয়াৰ ইয়াৰ ফলত ভুল হোৱাৰ কোনো বিসংগতি নাথাকে ধন্যবাদ